ছাদত বাগিচা কৰা ছাদত বাগিচা কৰিলে এটাই প্ৰব্লেম হয় মানে তাত ৰ'দটো বেছিকৈ পায় আৰু ছাদখন গৰম হৈ থাকিলে ফুলবিলাকো অসুবিধা হয় গৰমৰ কাৰণে ফুলবোৰ বেছি কষ্ট হয় কষ্ট পায় পানী চানী দি থাকিব লাগে আৰু ছাঁ তাৰ কাৰণে অসুবিধা হয় বিশেষকৈ আৰু পানী চানী দিয়াৰো অসুবিধা হয় সেইকাৰণে তলত সাধাৰণ বাগিচাৰ মাজৰ পাৰ্থক্য ব্যাখ্যা মানে তলৰ মানে বাগিচা হ'লে মানে বেছি ভাল মানে তলত মাটিৰ তলৰ পৰা যিটোৰ ঠাণ্ডা ভাৱ এটা পৰে সেইটোৰ কাৰণেও ভাল আৰু ছাঁ তাহ কাৰণেও ভাল পানী চানী দিয়া বা মাটিত হ'লেতো আৰু ভাল মাটিৰ পৰা যিটো গাপ পায় টাবত থাকিলেও ভাল ছাঁ তাঁত থ'ব পাৰি ধুনীয়াকৈ আপদাল কৰিব পাৰি ফুল চুলবোৰ আৰু ওপৰত থ'লে অলপ কষ্টও হয় অনা নিয়া বা তলত থ'লে বহুতখিনি সুবিধা হয় ফুলবিলাকো ধুনীয়া হয় দেখিবলৈয়ো ধুনীয়া লাগে মাটিত হোৱা সমান হ'ব নোৱাৰে মুঠতে ছাদতকৈয়ো আৰু গছ গছনিবোৰো ধুনীয়া হয় পাতে চাতে ফুলবিলাকো ধুনীয়া হয় বাঢ়িবও পাৰে কাটিং কৰিলেও ধুনীয়াকে বাঢ়ে কিন্তু ছাদত সেইবিলাক নহয় একেখিনি সাৰ একেখিনি মাটি নাইকিয়াও হৈ যায় গছে শুহোঁতে শুহোঁতে কিমানখিনি ৰস ল'ব আৰু গছে কিন্তু মাটিত পায়ে থাকিব পায়ে থাকিব আৰু সাৰ গোবৰ দিবলৈয়ো ভাল চপাই মেলি দিবলৈ তেনেকৈ গছবোৰ ধুনীয়া ধুনীয়া ফুল ফুলে গছবিলাকো ধুনীয়া হয়